অঁ হয় হয় অঁ অঁ সুজিত সুজিত সুজিত মানে আপুনি মই ধৰি অ' অঁ বুজি পাইছোঁ বুজি পাইছোঁ অঁ হেৰি অঁ অঁ নহয় আচলতে বাইদেউ কথাটো এনেকুৱা হৈছে আমাৰ মানে অলপমান চাব্জেক্ট কিছুমান অকণমান ইফাল সিফাল হৈছে আৰু তাৰপিছতে নতুনকৈ তাৰমানে হিন্দী চাব্জেক্টটো আকৌ সংযোগ সংযোগ কৰা হৈছে যে এনেই বাৰু ল'ৰাজন ভালেই পঢ়াত সি কিন্তু এই হিন্দী বিষয়টো নতুনকৈ পাইছে যে সেই নতুনকৈ পোৱাৰ কাৰণে তাৰ চাগে অলপমান অলপমান অসুবিধা এটা হৈছে মানে এই নতুনকৈ পালে সেই বিষয়টোত অকণমান হেৰি এটা হয়েই আৰু দিয়কচোন বাকী চাব্জেক্টখিনিত বাৰু অঁ বাকী চাব্জেক্টখিনিত বাৰু সি মোটামুটি ভালেই বাৰু অঁ সেইটোটো হয়েই আৰু গাৰ্জেন হিচাপে আপোনালোকে আশা কৰিবই লাগিব আপুনি এটি হেৰি কাম কৰক অকণমান যদি অসুবিধা পাইছে আপোনাৰ যদি সেইখিনি ধৰক তাক প্ৰাইভেটকৈ কিবা টিউশ্যন দিব পৰা হিন্দী চাব্জেক্টটোৰ ওপৰত কিবা দিব পৰাকৈ আছে তাক অলপমান দিন সেইটো কৰি দিয়ক আমিটো আৰু তাৰপিছতে চেষ্টাটো অব্যাহত ৰাখিমেই যিটো আমাৰ আমাৰ ধৰক অঁ আপুনি সেই বিষয়টো হ'লে এটা আছে বাৰু আমাৰ এইখিনিত এনেকুৱা আমাৰ ধৰক আমাৰ স্কুলৰে হিন্দী টিচাৰে আছে বাৰু আপুনি আৰু তেখেতৰ লগত খালি নিজে কথা আলোচনাটো কৰি ল'ব লাগিব অভিভাৱক হিচাপে আমি তেখেতৰ লগত পাতি পেলাই চাওঁকচোন আপুনি তেতিয়া তেখেতে আপোনাক হেৰি কৰি দিব পাৰিবও পাৰে অঁ অঁ আৰু কিবা অঁ ঠিক আছে হ'ব দিয়ক অঁ